আমাৰ অঞ্চলত বিশেষকৈ শাসন কৰা মূল ৰাজনৈতিক দলবিলাক হ'ল কংগ্ৰেছ দল অসম গণ পৰিষদ লগতে আমাৰ চি পি আই এম এল চি পি আই এনেধৰণৰ ৰাজনৈতিক দলবিলাকো আছিলে কিন্তু আমি জন্ম হোৱাৰ পৰাই আমি যি দেখি আহিছোঁ সেই দিনবিলাকত সৰহ সময়কাল মূল ৰাজনৈতিক দল হিচাপে পৰিচালনা কৰিছিলে কংগ্ৰেছ দলে তাৰপাছতে যেতিয়া আমাৰ কংগ্ৰেছ দলৰ শাসন কালচোৱাত ৰাইজে পাবলগীয়া বস্তুখিনি বিচাৰি পোৱা নাছিলে ৰাজনৈতিক যিবিলাক দালাল সেই দালালবিলাকৰ শোষণ আৰম্ভ হৈছিলে জনসাধাৰণে বিচৰা বস্তুটো ৰাস্তা ঘাট চাকৰি কৰ্ম সংস্থান এইবিলাক পোৱা নাছিলে তেতিয়া তেওঁলোকৰ মনবিলাক লাহে লাহে বিদ্ৰোহী উঠিছিলে লগে লগে ছাত্ৰ সন্থাৰ বুকুত তেওঁলোকে ছাত্ৰ সন্থাই ঊনৈছশ পঁচাশী চনত এটা ৰাজনৈতিক দল জন্ম দিছিলে অসম গণ পৰিষদ নামেৰে অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছতে তেওঁলোকে ঊনৈছশ ছয়াশী বা পঁচাশী চনৰ ভিতৰতে তেওঁলোকৰ নিৰ্বাচনৰ যুঁজত নামিছিলে আৰু নিৰ্বাচনী যুঁজত নমাৰ পাছতে তেওঁলোকে শাসনৰ বাক জৰীডাল হাতত ল'বলৈ সক্ষম হৈছিলে শাসনৰ বাক জৰীডাল হাতত লৈয়ে তেওঁলোকে অসমৰ জনসাধাৰণৰ অভাৱ অভিযোগবিলাক পূৰণ কৰি যোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে মাত মাতি গৈছিলে আৰু লগতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ কিছুমান চৰ্ত বা চুক্তি আগবঢ়াইছিলে প্ৰথম চুক্তিটোৱে আছিলে তেওঁলোকৰ বিদেশী বহিষ্কৰণ অসমৰ মাটিত ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন কৰা অসমৰ থলুৱা যিবিলাক যুৱক যুৱতী আছে এই যুৱক যুৱতীসকলক শিক্ষিত যুৱক যুৱতীসকলক কৰ্ম সংস্থানৰ ব্যৱস্থা কৰা এনেধৰণৰ বহুত দাবী মানে সন্নিৱিষ্ট বিভিন্ন দফাৰ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত দাখিল কৰিছিলে তাৰে কেইটামান দফা কাৰ্যকৰী হ'ল আৰু কিছুমান দফা অসমৰ বিদেশী আন্দোলনৰ যিটো সমস্যা অসমৰ যিটো সীমা বিবাদ সেইটো আজিও আধৰোৱা হৈ থাকিলে গতিকে এই ক্ষেত্ৰত আমি যি দেখি আহিছোঁ যে আমাৰ অঞ্চলত যিকেইটা দল কংগ্ৰেছ দলেই হওক বা অসম গণ পৰিষদ দলেই হওক বা চি পি আই এম দলত যদিও আমাৰ শাসনলৈ অহা নাই তথাপিতো অসমৰ জনসাধাৰণৰ বা আমাৰ অঞ্চলটোৰ জনসাধাৰণৰ অভাৱ অভিযোগবোৰ পূৰণ কৰিব পৰাকৈ তেওঁলোকে কৃতকাৰ্যতা লাভ কৰা নাই ইয়াৰ পাছতে যোৱা দহটা বছৰ দুটা কাৰ্যকাল আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনেও তেখেতসকলৰ ৰাজনৈতিক দল বা প্ৰাৰ্থী তেওঁলোকে পঠিয়াই বৰ্তমান শাসনৰ বাক জৰীডাল তেওঁলোকৰ হাতৰ নিব হাতলৈ নিবলৈ সক্ষম হ'ল এতিয়া কিছু আমাৰ জনসাধাৰণে নিয়োগৰ ক্ষেত্ৰতে হওক যুৱক যুৱতীসকলৰ কৰ্ম সংস্থানৰ ক্ষেত্ৰতেই হওক ৰাস্তা ঘাটেই হওক এই কেইটামান দিশত অৱশ্যে সকাহ অনুভৱ কৰিছে প্ৰায়েই কংগ্ৰেছ চৰকাৰৰ দিনৰ যিবিলাক ৰাস্তা আছিলে সেই ৰাস্তাবিলাক গাঁৱে ভূঞে পৰিতপ্ত হৈ থকা ৰাস্তাবিলাক যাতায়াতৰ সুচল হৈছে প্ৰায় সংখ্যক যুৱক যুৱতী যিখিনি শিক্ষিত তেওঁলোকক কিছু সংখ্যক হওক চাকৰি আদি সংস্থাপনৰ ব্যৱস্থা কৰিছে কৃষিৰ ক্ষেত্ৰত কৃষকসকলক যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে মহিলাসকলৰ ক্ষেত্ৰত বা মহিলা সৱলীকৰণৰ ক্ষেত্ৰত যেনেকৈ অৰুণোদয় আঁচনি বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চনৰ দৰমহা বৃদ্ধিকৰণ এইবিলাক কাৰ্যসূচীয়ে আচলতে আজি আমাৰ জনসাধাৰণৰ অৰ্থনৈতিক দিশটো কিছু টনকীয়াল কৰাত অকণমান সহায় আগবঢ়াইছে যদিও বৰ্তমান বজাৰত দৰৱকে আদি কৰি বিভিন্ন নৃত্য ব্যৱহাৰ্য সামগ্ৰীৰ যিটো চৰা দাম এই চৰা দাম ৰোধ কৰাত কিন্তু চৰকাৰখন ব্যৰ্থ হৈছে গতিকে আমি ক'ব খোজোঁ যে আমি এনেকুৱা এখন চৰকাৰ বিচাৰোঁ আমি প্ৰথমতে এ জি পি চৰকাৰ বিচাৰিছিলো এইকাৰণেই যে আমাৰ অসমৰ জনসাধাৰণৰ দুখ দুৰ্গতিবিলাক বুজক অসমৰ জনসাধাৰণৰ সমস্যাবিলাকক বুজক অসমৰ যুৱক যুৱতীসকলক কৰ্ম সংস্থানৰ ব্যৱস্থা কৰক অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰক অসমৰ জনসাধাৰণৰ সীমা বিবাদটো এটা স্থায়ী সমাধান কৰক অসমলৈ আহি থকা বিদেশী যিটো সমস্যা এই সমস্যাটোৰ এটা স্থায়ী সমাধান কৰক কিন্তু কংগ্ৰেছ চৰকাৰৰ পাছত অহা এই এ জি পি চৰকাৰখনে জনসাধাৰণে ভবাৰ দৰে তেওঁলোকে অসমৰ জনসাধাৰণৰ মনৰ আশা পূৰণ কৰিব নোৱাৰিলে সেয়ে আমি আকৌ বিচাৰোঁ যাতে অসমত এনেকুৱা এটা ৰাজনৈতিক দল গঠন হওক যিটো দলে অসমৰ জনসাধাৰণৰ দুখ দুখ দশাৰ কথা বুজি পায় অসমৰ জনসাধাৰণে ভোগী অহা প্ৰতিটো সমস্যাৰ সমভাগী হৈ যাতে সেইটো সফল ৰূপায়ন কৰাত তেওঁলোকে সহায়ৰ হাত আগবঢ়ায় অকল এই ক্ষেত্ৰত আমি ৰাজনৈতিক দলসমূহক দোষাৰুপ কৰাই নহয় এইটো কথা ঠিক যে ৰাজনৈতিক দল এটা গঠন কৰিলেই সমস্যাবোৰৰ সমাধান হ'ব এইটো নহয় গতিকে ৰাজনৈতিক দলবিলাকৰ বা ৰাজনৈতিক দলবিলাকে গঠন কৰা চৰকাৰখনক সহায় কৰিব লাগিব আমাৰ জনসাধাৰণে জন্ম জনসাধাৰণে কৰ্মমুখী হওক হাতে কামে কৰক অসমত শিক্ষিতৰ সংখ্যা বাঢ়ক হাতে কামে কৰি ওলাই যাওক তেতিয়াহে আমি অসমখনক অসম হিচাপে বা আমাৰ জনসাধাৰখন জনসাধাৰণসমূহ বিনা দ্বিধাই অসমখনত বাস কৰি থকাৰ সুযোগ সুবিধাবিলাক পাব